হেল্ল' খুৰা অলপ কাঠ লাগিছিল অঁ এতিয়া দৰজাৰ কাৰণে লাগিছিল এতিয়া মইতো নাজানো কি কাঠ ভাল হ'ব কে বি চি বি নাজানোঁ সেইবিলাক আপুনি আপুনি মিলাই দিব আৰু আপুনি আহি থাকে আমাৰ যিহেতু আমাৰ দুটা দুটা দৰজা আছে তাৰমানে দুটা দৰজা বনাব লগা আছে বিছ কেজি মানে এইকেইদিন এই হয় হয় একো নাই প্ৰব্লেম নাই খালী বস্তু ভাল হ'ব লাগে আপোনাৰ আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা ঠিক আছে আহিব